হয় মই টেপৰ পানী পাওঁ টেপৰ পানী পালে মানে কি হয় খোৱা পানী খোৱাৰ ক্ষেত্ৰতে হওক বা কাম কৰাৰ ক্ষেত্ৰতে হওক বা যিকোনো মানে গা ধোৱাৰ ক্ষেত্ৰতেই হওক অলপ সুবিধা হয় আৰু পানীখিনি পৰিষ্কাৰেই হয় খালি ফিল্টাৰ কৰিব লাগে খাব কাৰণে ফিল্টাৰ কৰিব লাগে আৰু ভাত ৰান্ধিবৰ কাৰণে ফিল্টাৰ কৰিব লাগে বাকীবোৰ চব ঠিকেই আছে